দৌৰে মানুহৰ সৃষ্টিশীলতাৰ উৎপন্ন বহুত ধৰণে প্ৰভাৱিত কৰে দৌৰিলে মানুহৰ স্বাস্থ্য ভালে থাকে আৰু মানুহ সুস্থ হৈ থাকে দৌৰিলে চিন্তাশক্তি বৃদ্ধি পায় আৰু ভিন্ন ক্ষেত্ৰত নিজৰ প্ৰৱঞ্চনাও বৃদ্ধি পায় দৌৰে মানুহক গভীৰ প্ৰয়াসী কৰি তোলে দৌৰিলে মানুহৰ নৈতিক আৰু আধ্যাত্মিক চেতনা বাঢ়ি থাকে বাঢ়ি উঠে ভিন্ন ক্ষেত্ৰত দৌৰে সৃষ্টিশীল উপাদান যাৰ বাবে দৌৰ দৌৰিলে মানুহৰ সঠিকভাৱে তেজ চলাচল হয় দেহত দৌৰে দেহ মানসিক প্ৰক্ৰিয়াত ভিন্ন ধৰণে প্ৰভাৱ পেলায় দৈহিক প্ৰক্ৰিয়াত দৌৰে এক সঘনে পৰিস্থিতি মাপ বৃত্তি কৰে দৌৰিলে মানুহৰ অংগ প্ৰতংগ ভাল থাকে মনত ভিন্ন ধ ধৰণৰ চেতনাবোৰ সক্ষম কৰি তুলিব পাৰি লগতে তেজ চলাচলো হয় দৌৰে মানুহৰ মন পৰিষ্কাৰ কৰে আৰু সমস্যাৰ প্ৰতি নতুন দৃষ্টিভংগীৰে চোৱাত সহায় কৰে কিয়নো মনটো যেতিয়া ভাল হৈ নাথাকে বা মনটো ভাঙি থাকে বা মনটো অপৰিস্কাৰ হৈ থাকে অৰ্থাৎ একো কৰিব মন নাযায় মনটো বেয়া হৈ থাকে তেনে তুলনাত যদি সেই ক্ষেত্ৰত দৌৰি দিয়া হয় বা দৌৰে মানুহৰ শৰীৰটো এক নিৰবছিন্ন প্ৰক্ৰিয়াত আবিৰ্ভাৱ কৰি তোলে যাৰ ক্ষেত্ৰত দেহত বা মনত কৰা ভিন্ন চিন্তাৰ মাপ বৃদ্ধি হয় চিন্তাৰ দ্বাৰা ভিন্ন মান উপস্থাপন কৰিব পাৰি মানুহৰ দৈনন্দিন জীৱনত ভিন্ন সমস্যাই দেখা দিয়ে সেই সকলো সমস্যা সমাধান কৰিবলৈ মানুহে চিন্তা কৰে কিন্তু কেতিয়াবা কেতিয়াবা মানুহৰ চিন্তা শক্তি প্ৰবল হোৱা দেখা যায় যাৰ বাবে ইয়াৰ প্ৰভাৱ মগজুত পৰে এই ক্ষেত্ৰত মানুহৰ চিন্তা কৰিবলগীয়া শক্তি কমি যায় যাৰ বাবে মানুহে কি কৈছে কি নকৈছে একো ধৰিব নোৱাৰে এই ক্ষেত্ৰত দৌৰে মানুহক এক নতুন দৃষ্টিভংগীৰ আবিৰ্ভাৱ কৰে কিয়নো সেই ক্ষেত্ৰত দৌৰ যেতিয়া মানুহ অচেতন হৈ উঠে তেতিয়া দেহত এক ক্ৰীড়াৰ আৰ ক্ৰীড়াৰ প্ৰয়োজন হয় যাৰ বাবে দৌৰিলে মানুহৰ তেজ চলাচল হয় আৰু ভাৱনাৰ প্ৰতিও লক্ষ্য ৰাখি ভিন্ন ভাৱ ফুটি উঠে দৌৰিলে মানুহৰ চেতনাৰ ওপৰত বিশেষভাৱে বৃদ্ধি পায় চিন্তা শক্তিৰ ওপৰত ভাঁহি উঠে দৌৰিলে প্ৰয়োজন অনুসৰি মানুহৰ ভিন্ন সমস্যা সমাধান হয় কিয়নো এই ক্ষেত্ৰত চিন্তা শক্তি অধিকভাৱে বৃদ্ধি পায় দৌৰে উশাহ নিশাহৰ লগতে শাৰীৰিকভাৱে সক্ষম কৰি তোলা সক্ষম কৰি তোলে দৈহিকভাৱেও ভিন্ন বেমাৰ আজাৰত সুস্থভাৱে আৰু সক্ষম কৰি তোলে